আমাৰ ঘৰখনত মোৰ নিজৰ বাহিৰেও পৰিয়ালৰ প্ৰত্যেকজন সদস্যই ফুলৰ তথা শাক পাচলি বাগিচাত নিজৰ শ্ৰম আগবঢ়ায় মই ফুলৰ কাটিংচ্খিনি যত্ন লওঁ লগতে সময়মতে পানী দিয়াৰ কামখিনি আগবঢ়াওঁ কিন্তু মোৰ অনুপস্থিতিত ঘৰখনৰ মোৰ পত্নী মোৰ মা আৰু মোৰ দেউতায়ে ঘৰৰ যি যি যিসমূহ ফুল আছে ফুলত টাব আছে সেইসমূহত সময় মতে পানী দিয়া আৰু সাৰ যোগান ধৰাৰ ব্যৱস্থা কৰে লগতে মোৰ দেউতাই শাক পাচলি বাগিচাৰ প্ৰতি আগ্ৰহী তেখেতে ৰাতিপুৱা শুই উঠিয়েই শাক পাচলিৰ বাৰীখনত কোৰ মাৰে আৰু বিভিন্ন কীট পতংগ আঁতৰাই নিজৰ কামখিনি সমাধা কৰে তেখেতে এনেধৰণে পাচলি বাগিচাখনত সময় দিয়াৰ কাৰণে আমি বজাৰৰ শাক পাচলি ঘৰতেই চিঙি খাবলৈ সক্ষম হওঁ লগতে এই বাগিচাসমূহত যিসমূহ সাৰ দিয়া হয় সেই সমস্ত সাৰখিনি জৈৱিক সাৰ